ভাল লগা কাৰ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে মই ক্ৰিকেট খেলি ভাল পাওঁ কিন্তু আৰু ক্ৰিকেটৰ বাহিৰেও মই গান গাই ভাল পাওঁ আৰু ইয়াৰ উপৰিও সাঁতোৰাও মন আছে সাতুঁৰিও ভাল পাওঁ গতিকে এইখিনিয়ে ভাল পাওঁ